ধেমাজি জিলাখনৰ জলবায়ু এতিয়া বহু পৰি পৰিৱৰ্তন হৈছে কাৰণ ধেমাজি জিলাখনত এ ধেমাজি জিলা বুলি নহয় এতিয়াতো নৱেম্বৰ মাহ নৱেম্বৰ মাহত দেখোন আন দিনা আমি এনেকুৱা দিনত কাপোৰ কানিয়ে লওঁ কিন্তু এতিয়াতো আমাৰ সেইবোৰ প্ৰয়োজন হোৱা নাই কাৰণ এই মানুহবিলাকে ওচৰ ওচৰৰিকৈ দেখোঁ ঘৰ বনাইছে ঘৰৰ ওপৰত ঘৰ বিল্ডিং বনাইছে আৰু মানে গছ গছনিবোৰ কাটি পেলাইছে আমি যিখিনি জলবায়ু যেনেধৰণে আমি বায়ু পাব লাগে সেই ধৰণে আমাৰ স্বাস্থ্যৰ কাৰণে এতিয়া ইমান উপকাৰ নহয় কাৰণ আমি চক কিমান গাড়ী মটৰৰ পৰা আদি কৰি কিমানখিনি মানে আমি কেনেকুৱা জলবায়ু আমি শোষণ কৰি আছোঁ বাৰু আমাৰ দৈনন্দিন জীৱনত মানে বহুত পৰিৱৰ্তন আহিছে আগতে আমি এনেকুৱা দিনত কাপোৰ লওঁ জাৰ লাগে মানে ঠাণ্ডা লাগে এতিয়াতো সেইবোৰ নাই এতিয়া আজি নৱেম্বৰ মাহতো গৰম হৈ আছে গতিকেলৈ পৰিৱৰ্তন হৈছে অলপ অলপ নহয় মানে বহুত পৰিৱৰ্তন হ'ল আমাৰ দৈনন্দিন জীৱনত আমি যিবোৰ দেখি আহিছোঁ আগতে যিখিনি আছিলে বহুতেই পৰিৱৰ্তন হ'ল আজিকালি শুদ্ধ বায়ু জ্বলা বুলি পাবলৈ মানুহৰ নাই বিশেষকৈ এইটো এটা বহুত ডাঙৰ দুখৰ বিষয়ে মানুহবোৰে গছ গছনিবিলাক ৰুবহে লাগে কিন্তু কাটিৰে চিঙি গোটেই চেচ কৰি ঘৰৰ ওপৰত ঘৰ বনাইছে বায়ু প্ৰদূষণ কৰিছে সেই প্ৰদূষণ বায়ুলৈ আমি কিমান আগৰ মানুহবিলাকতকৈ আজিকালি বহুত মানুহৰ জীৱনত বেমাৰ আজাৰ পৰা আদি কৰি বহুতখিনি পৰিৱৰ্তন হৈছে আৰু সা এতিয়া ধৰক আগতে কিমান ধুনীয়াকৈ মানুহে বাৰীত খেতি পথাৰ কৰি শাক পাচলি এনেকুৱা দিনত লাই লফা পালেং এনেকুৱাবোৰ লগাই ধুনীয়া কবি আদি ফুলকবি বন্ধাকবি কেনেকুৱা সুন্দৰ সুন্দৰকৈ মানুহৰ বাৰীত শাৰীহাৰিকৈ শাক পাচলি থাকে আজিৰ যুগত সেইবোৰ দেখি পাবলৈ নাই কাৰণ জলবায়ু মানে পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তন নহয় মানে মানুহবিলাকৰ পৰিৱৰ্তন হৈছে মানে আমাৰ এতিয়া আগতে ধেমাজিত এ এনেকুৱা দিনত শাক পাচলি বিশেষকৈ কৰোঁ এতিয়া জল ধৰক লাই লফা পালেং এইবোৰ আৰু সৰিয়হ খেতি কৰে মানুহে আজিকালি চব শস্যবিলাক কমি আহিছে সেইটো এটা কথা